হেল্ল' দাদা আপুনি ক'ত আছে বাৰু আপোনাৰ আপুনি অহাৰ মেচেজটো মই পাইছোঁ কিন্তু আপোনাক মই দেখা নাই আপুনি ক'ত আছে জনাবচোন মই অৰবিন্দ টেণ্ট হাউছটো দেখিছে নহয় আজাদৰ সেইডোখৰতে ৰখি আছো আপুনি মোক পিক আপ কৰি লৈ যাওঁকহি